নৃত্য কৰিলে মন বহুত ভাল লাগে মোৰ নিজৰ ছোৱালীজনীয়ে সত্ৰীয়া নৃত্য নাচে তাই আৰু সেই নৃত্য মই সদায় ছোৱালীক আগবঢ়াবলৈ বিচাৰোঁ মানে প্ৰতিদিনেই তাইক মানে নৃত্য শিকাবলৈ বিহু সত্ৰীয়া নৃত্য মানে আপোনাৰ যোনটো ছোৱালীজনীয়ে ভাল পায় সেয়াই মই আগবঢ়াবলৈ বিচাৰোঁ আৰু সত্ৰীয়া নৃত্যটো হ'ল মোৰ বহুত প্ৰিয় লাইক মই ডান্স স্কুলৰ শিক্ষাগুৰুৰ লগত মানে তাইৰ বহুত ধৰণৰ যেনেকৈ ছাৰে যেনেকৈ দিয়ে তাইক মই সেয়াই শিকাওঁ নৃত্য মানে বহুত ভাল লাগে আৰু নৃত্যটো মানে আপোনাৰ গানৰ লগত যিটো আমাৰ খাপ খায় সেই নৃত্যটো আপুনি নাচিলেহে ভাল লাগে এতিয়া সত্ৰীয়া নৃত্য আপোনাৰ আপোনাৰ মাটি আখৰা খিনি প্ৰথম শিকায় আৰু মাটি আখৰা শিকোৱাৰ পিছত আপোনাৰ সকলো ধৰণৰ ভংগীমা যেনেদৰে শিকাবলৈ দিয়ে গুৰুজনে সেনেদৰে শিকনি লয় তাহাঁতেই আৰু নৃত্য চাই মোৰ বহুত ভাল লাগে গানৰ সুৰ তাল মানে চব জানিলেহে নাচি নাচি জানিলৈহে নাচিব লাগে প্ৰথম শিক্ষাগুৰু লগত শিকিব লাগে তাৰপাছত নিজেই নিজৰ ভংগীমাখিনি দেখাব লাগে আৰু নৃত্যই নৃত্য কৰা মানুহৰ থাকিব লাগে পঢ়া শুনা বাদ দিও মানুহৰ এটা নৃত্য থাকিব লাগে শিকিব লাগে মানুহে অকলে পঢ়া শুনাই কথা নহয় আপোনাৰ নৃত্য কলা সংস্কৃতিৰ লগত জড়িত হ'ব লাগে আজিকালি ল'ৰা ছোৱালী প্ৰায় পঢ়া শুনা বা পঢ়া শুনা বাদ দিও আপোনাৰ আপোনাৰ নৃত্য কলাটো কৌশলৰ লগত জড়িত হয় নাচ গানৰ লগত জড়িত হয় আজিকালি প্ৰায় মানুহে নাচ গান দৰকাৰ হয়েই অকলে পঢ়া শুনাই নহয় নৃত্য আপোনাৰ লাগেই আৰু মোৰ মোৰ মই বহুত ভাল পাওঁ নৃত্য গান শুনি গান শুনি ভাল পাওঁ নাচ নাচি ভাল পাওঁ নচোৱাই ভাল পাওঁ সেয়াই আমাৰ জীৱন আৰু নৃত্য নৃত্যটো হৈছে মানুহৰ গৌৰৱ কলা সংস্কৃতি হয় আপোনাৰ সকলে আমাৰ আমাৰ ল'ৰা ছোৱালী প্ৰতিখন সমাজতে থাকেই সেইটো নৃত্য নাচি ভাল লাগে চাই চাই ভাল লাগে আৰু যি যিটো নৃত্য আপোনাৰ নাচিলে মন ভাল লাগে সেয়া সেয়া সত্য মানুহৰ থাকিব লাগে নাচ গান কৰি আপুনি তেতিয়াহে আপোনাৰ মন মনৰ মন ভাল লাগে দিনটোত যদি আপুনি এটা গান শুনে এটা নাচ চায় আপোনাৰ টিভিতটো চাব পাৰে আপোনাৰ মোবাইলত চাব পাৰে আজিকালি মোবাইলৰ যুগ অনলাইনৰ যুগ আপুনি যিহত মন যায় তিহতে আপুনি চাব পাৰে নৃত্যটো আমাৰ নৃত্যটো আমাৰ দৰকাৰ হয়েই মোৰ ল'ৰা ছোৱালীকো মই শিকাওঁ ময়ো ময়ো নিজেও নাচোঁ নৃত্য আমাৰ বহুত বহুত দৰকাৰ হয় সেয়াই আমাৰ আৰু নৃত্যটো হৈছে মানুহৰ নৃত্য নহ'লে আপুনি জীয়াই থাকিব নোৱাৰে আৰু চাই ভাল পাওঁ বিহুৰ নাচিলে বিহু ষ্টুডিঅ'ত নচা হওক আপুনি গুৰু লগত নচা হওক চাই ভাল লাগে নচোৱাই ভাল লাগে নৃত্য নৃত্যই আমাৰ কলা সংস্কৃতি হয় নাচ গান কৰি থাকিলে আপোনাৰ মন ভাল হয় ভাল লাগি থাকে নাচিলেহে আপোনাৰ স্বাস্থ্য ভাল হয় যোনে নাচি ভাল পায় আমি নাচি ভাল পাওঁ আৰু আজিকালি প্ৰায়ভাগ ল'ৰা ছোৱালী মানুহে নচোৱায়েই এনেও মাক দেউতাকে সদায় নিজৰ ল'ৰা ছোৱালীৰ লগতে জড়িত নৃত্য কৰি শুনি ভাল পায় চাই ভাল পায় আমিও ময়ো ভাল পাওঁ চাই ভাল পাওঁ নচোৱাই ভাল পাওঁ বাহিৰা আজিকালি মানে গৌৰৱৰ কথা ভালকৈ নচাব পাৰিলে ভালকৈ নাচিলে মাক দেউতাকৰ মন ভাল লাগে চাই ময়ো ভাল পাওঁ নাচোৱাই ভাল পাওঁ মন ভাল লাগে সেয়াই আমাৰ গৌৰৱৰ কথা নাচি নাচিলেহে মানুহৰ মন ভাল হৈ থাকে সেয়ে জীয়াই থকা দিনকেইটা নাচি নাচি থাকিব লাগে ভাল মন হৈ থাকে এটা